আমি যিহেতুকে গাঁৱৰ বাসিন্দা গতিকে আমাৰ যাতায়ত ব্যৱস্থাত বহুতখিনিয়ে মানে অসুবিধা হয় কাৰণ ৰাস্তা ঘাটবিলাক বনাই হয় ঠিকাদাৰে বনাই কিন্তু এবছৰ দুবছৰৰ ভিতৰতে ৰাস্তা ঘাটবিলাক বেয়া হৈ যায় ভাঙি ভাঙি যায় আৰু লগতে বহুতখিনি সমস্যাৰ সন্মুখীন হ'ব লগীয়া হয় আমি বৰষুণ দিলে বোকা পানী হৈ যায় গতিকে সেই ৰাস্তাটোৰে অহা যোৱা কৰাত আমাৰ বহুখিনি অসুবিধা হয় আৰু আৰু বাছৰ য'ত যাতায়ত ব্যৱস্থা আছে আমি তালৈকে যাব লাগিলেও আমি বহুত দূৰলৈকে যাব লগা হয় আৰু সেই ৰাস্তাটোৰে আমি অহা যোৱা কৰা ৰাস্তাটোৰে বেয়া ৰাস্তাত অহা যোৱা কৰা তাত টেম্পু হওক বা ই ৰিক্সা হওক ইমান বেছি অহা যোৱা নাই যদিও যাই এখন দুখন যাই কিন্তু তাত তাৰমানে আমি মানে মানুহ ৰৈ থাকিব লগা হয় তাৰমানে বহুত মানুহ নোহোৱালৈকে নাযায় গাড়ীখনে নোযোৱা হয় আৰু সেই গতিকে আমাৰ বহুখিনি অসুবিধা হয় আৰু যদি আমি যদি নিজে লৈ যাব লগা হয় তেতিয়াহ'লে আমি বহুখিনি পইচা দিব লগা হয় দি আমি ভাড়া কৰি লৈ যাব লগা হয় গাড়ীখন আৰু যিহেতুকে ৰাস্তাটো বেয়া তাত আমাৰ বহুখিনি মানে অসুবিধা হয় বহুত থেকেচা খাব লগা হয় বা এনেকুৱা হৈ যায় আৰু বহুখিনি বা বেমাৰী অসুস্থ মানুহ হ'লেতো বহুত দিগদাৰী হৈ যায় কিছুমানৰ যদি পেটৰ প্ৰব্লেম থাকে বা কিবা কিবি অসুখ হ'লে তাৰমানে সোনকালে যাই নাপায় হস্পিতাললৈ সেইটো আমাৰ বহুত দিগদাৰী হৈ যায়